আমি এই চৌকাত ভাত বনাওঁতে ধৰ খৰি প্ৰথমতে খৰিকুৰা খৰি জ্বলোৱা হয় তাৰপিছতে খৰিৰ পিছত ধৰ পানীটো চ'চত বহাই দিওঁ তাৰপিছত পানীটো অলপ গৰম হ'লে হেৰি চাউলটো বহাই দিয়া যায় চাউলটো বহাৰ পিছত ভাতটো অকণমান উতল আহে উতল অহাৰ পিছত অকণমান পানীটো শোহ যোৱাৰ পিছত ভাতটো নমাই দিওঁ আৰু নুমাই কিনে ধৰ ভাতটো হোৱা গম পাই গেছ বহালে অলপ দেৰি লাগে কুকাৰৰ ভাত খালে অকণমান হেৰিও হয় গেছো প্ৰব্লেম হয় গেছতকৈ চৌকাৰ ভাত বেছিয়ে সোৱাদ হয় সোৱাদ হয় গেছৰ ভাততকৈ চৌকাৰ ভাতটো বেছি ভাল ভাল আৰু খোৱাতো